গ্ৰামাঞ্চলৰ লোকক খেলে সাধাৰণতে লাভান্ৱিত কৰে বুলিয়ে ক'ব লাগিব কিয়নো আজিকালি যিবিলাক ধৰি লওক আৰক্ষীয়ে পৰীক্ষামূলক যিবিলাক পৰীক্ষা যেনেকৈ ধৰি লওক নিজকে ফৰফিট কৰিবৰ কাৰণে এডোখৰ আহল বহল জেগা পোৱা যায় মানে নিজকে অনুশীলন কৰিবলৈ বহুখিনি মানে আমাৰ স্থান আছে বুলি ক'ব পাৰি ধৰি লওক সাঁতোৰৰ কাৰণেই হওক বা দৌৰিবৰ কাৰণেই হওক এতিয়া স্থানীয় জেগাবিলাকত সাধাৰণতে একোখন ডাঙৰ মানে পথাৰ খেলপথাৰ থাকে আৰু ইভাগে আঞ্চলিক হিচাপেই হওক বা ইভাগে গ্রামাঞ্চলতেই হওক মানে আহল বহল মানে খেলা ধূলা কৰিবৰ কাৰণে কিছুমান আহল বহল জেগা পোৱা যায় এই জেগাবিলাকত যেতিয়া সৰুৰে পৰা মানে অনুশীলন কৰা যিবিলাক শিশু আমাৰ ধৰি লওক আনহাতে যিবিলাক মানে খেলত যিবিলাক মানে পিয়'ৰ ল'ৰা ছোৱালী তেওঁলোকে ওলাই আহে আৰু তেনেদৰে মানে খেলোঁতে খেলোঁতে কি হয় তেওঁলোকৰ শাৰীৰিক অনুশীলনৰ জৰিয়তে তেওঁলোক এজন মানে পূৰ্ণোদ্যম ব্যক্তি হিচাপে নিজকে তুলিবলৈ সক্ষম হয় আৰু তেনেস্থলত তেওঁলোকে যদি শিক্ষামূলক কথাটো তেওঁলোকে যদি তেওঁলোকৰ লগত যদি জড়়িত হৈ থাকে তেতিয়া এই পৰীক্ষামূলক আৰক্ষী মানে যিবিলাক সাক্ষাৎকাৰমূলক পৰীক্ষাত তেওঁলোকে সকলো বিভাগতে উৰ্ত্তীৰ্ণ কৰি তেওঁলোকক লাভাম্বিত কৰে বুলি ক'ব পাৰি